হয় হয় হয়

অ' আপুনি কেতিয়া লৈছে মটৰটো কেতিয়া লৈছিলে অ' মই এইকেইদিন মানে মই অলপ বিজি আছো

এসপ্তাহমান ৰখিব লাগিব মই পাৰিলে বাৰু চাম ট্ৰাই কৰি হয় চাই ল'ম যদি পাৰোতো গুচি যাম মই আপোনালোকৰ এইটো ছাৰ আপোনাৰ চাগে এইটো মটৰটো ওৱাৰেণ্টি আছে চাগে এইটো আপুনি দোকানৰ পৰা চেইঞ্জ কৰাব পাৰিব যদি ৱ অ' অ' হা হা অ' ৰখকচোন মই চাই লওঁ সন্ধিয়ালৈকে যদি যদি পাৰো তেনেহ'লে মই গুচি যাম বাৰু আজিতো অকণমান অ' আৰু কিবা প্ৰব্লেম হৈছে নেকি বেলেগ আৰু কিবা প্ৰব্লেম আছে নেকি অ' অ' তেনেহ'লে কাইলৈ কাইলৈ চাওঁ মই কাইলৈ মানে এপাকত গৈ পাৰিলে ঠিক কৰি আহিব পাৰিম যদি সময় হয় আজিতো সময় নহ'ব বেলেগত কাম চলি আছেতো সেইকাৰণে মানে আজি নহ'ব মানে আমি কাইলৈ ৰাতিপুৱাই যাম দিয়ক কাইলৈ সময় হৈ যাব ঠিক আছে দিয়ক হ'ব দিয়ক ঠিক আছে ঠিক আছে